অঁ কওক অঁ পঞ্চায়তৰ পৰা তাৰমানে এই কিছুমান স্কীম আছে এই পঞ্চায়তৰ স্কীমত কিছুমানে এই অঁ গোটবগিলাখনে কিছুমান এই এইটো গম পাইছোঁ গোটগিলাখনে এই কিছুমান মানে প্ৰশিক্ষণ দিব তেওঁলোকক স্কীম দিছে এই স্কীমত অঁ এইটো পঞ্চায়তত যাব যাই আছে এইগিলাখন গোটৰ মহিলাগিলাখনে অঁ পঞ্চায়তত যাই এইগিলাখন কি কি স্কীম আছে আমি তাতে আগভাগ ল'ব লাগিব

অঁ মই এই দুই এক দিনতে যাম অঁ অঁ মই কৰিম অঁ মই কথাটো কথাটো জানি আহিব লাগিব কি স্কীম দিছে পঞ্চায়তত কি আহিছে আমিটো জনা নাই সেইমতে আমি সেইমতে কাম কৰিব লাগিব সেইমতে ফৰ্ম ফিল আপ কৰিব লাগিব অঁ